নচাটো মন ভাল লাগিবলৈয়ে ন নচা হয় বুলি ভাবোঁ প্ৰতিযোগিতা দিবলৈ যিহেতু এতিয়া বয়স আমাৰ আমি যিটো বয়স বয়সৰ এতিয়া সেইটো গতিকে এইটো বয়সত আমি প্ৰতিযোগিতা দিবলৈ ভাগ নলওঁ কিন্তু আমি কেতিয়াবা মন বেয়া লাগিলে ঘৰতে গান এটা শুনিলে ধৰক নাচি নাচোঁ কিবা এটা এনেই নাচি দিলে মনটোকে ভাল লাগে আৰু লগৰ সমনীয়াৰ লগত কেতিয়াবা বনভোজ খাইছোঁ বোলে বা কিবা এটা পাতিছোঁ তেতিয়া লগৰ সমনীয়াখিনি লগ পাইছোঁ সেই তেনেদৰেহে আমি না নচা বগা কৰোঁ প্ৰতিযোগিতা দিবলৈ ভাগ ল'বলৈ এত এতিয়ালৈকে নচা বগা কৰা নাই মনোৰঞ্জনৰ বাবেহে নাচিছোঁ নৃত্যই মানসিক আৰু শাৰীৰিক স্বাস্থ্যত বহুত প্ৰভাৱ পেলায় বুলি মই ভাবোঁ কাৰণ নৃত্য গীত নৃত্যই মানুহৰ মানসিক আৰু শাৰীৰিক বহুতখিনি টনকিয়াল কৰিব পাৰে মোৰ মতে কাৰণ মানুহৰ বহুতো বেলেগ বেলেগ ধৰণৰ সকলোৰে বেলেগ বেলেগ ধৰণৰ চিন্তা চৰ্চা মনলৈ আহে কিছু সেইবিলাক চিন্তা চৰ্চা ভাবি ভাবি থাকিলে মানুহে শৰীৰত অসুস্থতা হৈ পৰিব পাৰে যিকোনো বেমাৰে লগ ল'ব পাৰে গতিকে সেই কথাখিনি নাভাবি আৰু কেতিয়াবা মানুহৰ বহু ধৰণৰ পৰিয়ালৰ কিছুমান কথা ধৰক কাৰোবাৰ মনলৈ আহে বা তেওঁলোকে কেনেকুৱা কিছুমানে কেতিয়াবা কিবা বেলেগ পৰিস্থিতিত মানে দুখৰ পৰিস্থিতিত থাকিলেও গতিকে সেইবিলাক মনত পেলাই নিজৰ শৰীৰটো স্বাস্থ্যটোৰ বেয়া মানে বেমাৰ আজাৰ নহ'বৰ কাৰণে বেমাৰ আজাৰ নহ'বৰ কাৰণে সেই সময়ত গীত এটা বা সেই গীতৰ ওপৰত বোলে কাৰোবাৰ লগত ধেমালি কৰি নৃত্য এটাই কৰিলে সেই নৃত্যটোৱে মানুহৰ শাৰীৰিক আৰু স্বাস্থ্যত বহুখিনি অৰিহণা যোগায় বুলি মই ভাবোঁ মানে তেওঁলোকক মানে মনটো এক ভাল লগাই দিয়ে বুলি মই ভাবোঁ আৰু সেইবিলাক কৰি থাকিলে মানুহৰ হাঁহি ফূৰ্তি কৰি থাকিলে মানুহৰ শৰীৰটো স্বাস্থ্যটো বেমাৰ আজাৰ নহয় সেয়াই সেইখিনিয়ে মানুহৰ শৰীৰত প্ৰভাৱ পৰে বুলি মই ভাবোঁ নৃত্যৰ প্ৰতি